হেল্ল' নগাঁও অ'লা এজেনঞ্চি হয় নে আজি ৰাতি তিনি বজাত চাপৰমুখত চাপৰমুখ ষ্টেচনত ট্ৰেইন আছে মই নগাঁওৰ পুখুৰীপাৰৰ পৰা চাপৰমুখ যাবলৈ ৰাতি এক মান বজাত কেব পোৱা যাবনে সেইবিষয়ে মোক জনাবচোন